অঁ আইছা হয় ন অঁ আইছা মানে হেৰি আমি উমানন্দ যাম বুলি ভাবিছিলোঁ মানে তাৰপিছত আহি যোৱাৰ কাৰণে ব্যৱস্থা কেনেকুৱা ধৰণৰ জানিবা নিকি অকমান ক'ব পাৰিবানে

হয় হয় হয় ফেৰি মানে যোৱা সময়টো জানিবা নেকি ক'ব পাৰিবা

অঁ

সুবিধা হয় আমি মানে হেৰি যাম বুলি ভাবিছিলোঁ মোৰ লগৰ আছিলে ভণ্টি দুজনীমানো আছিলে তোমালোকেও যোৱা কথা ভাবিছা নেকি ওলাব পাৰিবা নহ'লে ভাল লাগিব

মানে গোটেইখিনি সুবিধা তোমালোকৰ আৰু কেইগৰাকী ওলোৱা ক'ব পাৰিবা মানে এটা দল মানে আমি লগ হৈ যাম আৰু ভাল লাগিব হয় আৰু এই সপ্তাহৰ ভিতৰতে আমি আলোচনা কৰিম আকৌ এবাৰ ফোন কৰিম তেতিয়া ভাল লাগিব হয় হয় ঠিক আছে হয় হয়

ঠিক আছে হ'ব দিয়া ঠিক আছে থেংক ইউ